যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেই বিষয়টো ভাল ধৰণে বুজি ল'ব লাগে আৰু ভাল ধৰণে অধ্যয়ন কৰিব লাগে যিটো ব্যৱসায় কৰিব সেই ব্যৱসায়টো আই ব্যয় কিমান হ'ব হিচাপ নিকাচ কৰি চাই ব্যৱসায়টো কৰিলে বেছি ভাল হয় তেতিয়া যিটো মূলধন ব্যয় কৰা হৈছিল সেই ব্যয় কৰা মূলধনটোৰপৰা অতিৰিক্ত উপাৰ্জন হ'ব নাই ভালদৰে বুজিব পাৰি এটা ব্যৱসায় কৰাৰ আগত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগে তেতিয়া লোকচান হোৱাৰ সম্ভাৱনা কম থাকে